হয় মই টেপৰ পানী ব্যৱহাৰ কৰিবলৈ পাওঁ আগতে আমি দমকলৰ পানী ব্যৱহাৰ কৰিছিলোঁ আৰু দমকলৰ পানী ব্যৱহাৰ কৰাৰ ফলত যিহেতু দমকলৰ পানীত বহু পৰিমাণৰ আইৰন আছে সেই আইৰনে আমাৰ কাপোৰ কানি আমাৰ দাঁত আমাৰ হাত ভৰিৰ নখ আদি বিভিন্ন অংশত এটা চেকা বহুৱাইছিল সেই চেকাটো আমাৰ দেখিবলৈও খুব বেয়া হয় আৰু স্বাস্থ্যৰ পক্ষেও খুব বেয়া সেই চেকাটোৰ বাবে কেতিয়াবা আমি বহু ক্ষেত্ৰত লজ্জাবোধ কৰোঁ আত্মবিশ্বাসটো কোনো ক্ষেত্ৰত আমি কমি যায় সেই হেতুকে যেতিয়াৰে পৰা আমি টেপৰ পানী পাবলৈ আৰম্ভ কৰিলোঁ সেই সমস্যাবোৰ নোহোৱা হ'ল বিশেষকৈ ৰন্ধা বঢ়া ধোৱা পখলা আদি কৰাৰ ক্ষেত্ৰত টেপৰ পানীৰ পৰা বহুখিনি উপকাৰ পাইছোঁ আমি যদি বাচন বৰ্তন ধোৱাৰ ক্ষেত্ৰত চাওঁ দমকলৰ পানীৰে যেতিয়া আমি বাচন বৰ্তন ধুইছিলোঁ তেতিয়া আমাৰ বাচন বৰ্তনত এটা সাজ বহিছিল আৰু খুব ফটফটীয়া বা খুব ভালকৈ চাফা হোৱা নাছিলে কিন্তু টেপৰ পানী ব্যৱহাৰৰ ফলত আমাৰ বাচন বৰ্তনবোৰ খুব চিকচিকীয়াকৈ আমি মাজিব পৰা হ'লোঁ খুব চিকচিকীয়াকৈ আমি ধোব পৰা হ'লোঁ তাৰ ফলত আমি আলহী অতিথিক সুশ্ৰূষা কৰিবলৈ যেতিয়া সেই আহিলাসমূহ ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কোনো ধৰণৰ লজ্জাবোধ নহয় কাপোৰ কানিৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ কাপোৰ কানি ধোৱাৰ ক্ষেত্ৰত যদি আমি চাওঁ দমকলৰ পানী বা অন্যান্য খাল পুখুৰীৰ পানীত এটা চেকা থাকে এই চেকাসমূহে আমাৰ কাপোৰ কানিত খুব সোনকালে নষ্ট কৰি দিয়াৰ লগতে কাপোৰ কানিত উজ্জ্বলতাটো কমাই দিয়ে টেপৰ পানীৰ পৰ পৰা আমি যেতিয়া টেপৰ পৰা পোৱা পানীৰ পৰা আমি যেতিয়া ধোবলৈ আৰম্ভ কৰিলোঁ ধোবলৈ আৰম্ভ কৰাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে খুব সুন্দৰকৈ পৰিষ্কাৰ হোৱাৰ লগতে কাপোৰ কানিখিনিৰ ক্ষেত্ৰত এটা উজ্জ্বলতা অহা দেখিবলৈ পোৱা গৈছে আৰু ঘৰ দুৱাৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰটো টেপৰ পানীয়ে যথেষ্ট পৰিমাণে সহায় কৰিছে ঘৰ দুৱাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ আমি তলখন মচা বা চাফা কৰাৰ ক্ষেত্ৰত আমি পানী ব্যৱহাৰ কৰোঁ আৰু এই পানী টেপৰ হোৱাৰ বাবেই তাত আইৰন কম আছে বা অন্যান্য বিজাণু কম পৰিমাণে থকাৰ হেতুকে এই পানীখিনিয়ে আমাৰ মজিয়াখন মচিলে আমি বহু বিজাণুমুক্ত হৈ থাকিব পাৰোঁ আমাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালীয়ে মজিয়াত পৰা যিকোনো ধৰণৰ বস্তু নোধোৱা নেমেলাকৈ খাই দিয়ে আমি ডাঙৰখিনিয়ে সেই কথাটোৰ পৰা তেওঁলোকক শিকাই আছো যদিও তেওঁলোকে সেই কথাটো আমি নথকাৰ সময়ত তেওঁলোকে আহাৰ তলত পৰিলেও খাই দিয়ে যিহেতুকে বিজাণুমুক্ত পানীৰে আমি পৰিষ্কাৰকৈ মজিয়াখন মচি থোৱাৰ ফলত তাৰ পৰা বস্তু বুটলি খালেও ল'ৰা ছোৱালীৰ স্বাস্থ্যত বৰ বেছি অৱনতি নঘটাই সেয়ে টেপৰ পানীৰে আমি মজিয়াখন মচিব পৰা হৈছোঁ আৰু আমাৰ মজিয়াখন খুব চিকচিকীয়াকৈ মচি থব'লৈ হ'লে লেতেৰা পানীৰে মচিলে এটা সাজ বহি যায় খুব ধুনীয়াকৈ পৰিষ্কাৰ হৈছে যেন আমাৰ অনুভৱ নহয় কিন্তু টেপৰ পানী আমি যেতিয়াৰ পৰা ব্যৱহাৰ কৰিবলৈ লৈছোঁ টেপৰ পানীৰে যেতিয়াৰ পৰা আমি মজিয়া মচিছোঁ আমাৰ নিজৰ ফ্ল'ৰ মচিছোঁ সেই বস্তুখিনি খুব সুন্দৰভাৱে চিকচিকীয়াকৈ ফটফটীয়াকৈ ওলাই পৰিছে আৰু সেইখিনিৰে চাফা হোৱাৰ বাবে আমাৰ আলহীয়ে হওক বা আমাৰ নিজৰ পৰিয়ালৰ লোকসকলৰে তাত মাটিত বহিবলৈও আমি কেতিয়াও কুণ্ঠাবোধ কৰা নাই তলত পৰা বস্তু যদি আমি বুটলিবলগীয়া হৈছে সেইটোতো আমি কেতিয়াও বেয়া অনুভৱ কৰা নাই সেইবাবে দমকলৰ পানী বা খাল বিলৰ পানীতকৈ আমি টেপৰ পানী পাই খুব বেছি উপকৃত হৈছোঁ আৰু খোৱাৰ ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ পানীৰ পৰা মানুহৰ বহুখিনি অসুখ হয় গতিকে মানুহে বিশুদ্ধ খোৱা পানী পৰিৱেশন কৰাটো গ্ৰহণ কৰাটো মানুহৰ বাবে খুবেই উপযোগী খুবেই দৰকাৰী আৰু এই কামখিনিৰ বাবে আমাক টেপৰ পানীয়ে বহুত সহায় কৰিছে আমি পূৰ্বতে দমকলৰ পানী বা অন্যান্য খাল বিলৰ পানী যেতিয়া গ্ৰহণ কৰিছিলোঁ পানী লগাকে আদি কৰি জ্বৰকে আদি কৰি অন্যান্য বিভিন্ন বেমাৰে আমাক দেখা দিছিলে সেই বেমাৰবোৰৰ পৰা আমি পৰিত্ৰাণ তেতিয়াহে পালোঁ যেতিয়াৰ পৰা আমি টেপৰ পানী বা পৰিষ্কাৰ পানী আমি গ্ৰহণ কৰিবলৈ ল'লোঁ আমাৰ টেপৰ পানী যিহেতু বহুতেই পৰিষ্কাৰ তাত আইৰনৰ পৰিমাণ প্ৰায় নাই বুলিয়ে ক'ব পাৰি সেই হেতুকে এই পানীখিনি আমি যেতিয়াৰ পৰা আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ বুলি ল'লোঁ তেতিয়াৰ পৰাই আমাৰ কাহ চৰ্দি জ্বৰকে আদি কৰি বিভিন্ন বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আৰম্ভ কৰিলোঁ টেপৰ পানীখিনিয়ে আমাৰ দৈনন্দিন জীৱনত বহুত প্ৰভাৱ পেলাই আমাৰ সৰুৰ পৰা ডাঙৰলৈকে পানী ন'হলে আমাৰ জীৱনটো নচলে সেই হেতুকে আমি যিহেতু বিশুদ্ধ পানীহে ব্যৱহাৰ কৰিব লাগে সেই ক্ষেত্ৰত আমাৰ দমকল বা খাল বিলৰ পানীতকৈ আমাৰ এতিয়া বৰ্তমান যিটো আমি টেপৰ পানী ব্যৱহাৰ কৰি আছোঁ সেই টেপৰ পানী বহু পৰিমাণে উন্নত তাৰ বাবে স্বাস্থ্যৰ পৰা চাফ চিকুণতাৰ পৰা লজ্জাবোধৰ পৰা বহুখিনিৰ ক্ষেত্ৰত আমাৰ নিজকে খুব ভাল যেন অনুভৱ হৈছে আৰু সেই কাৰণে টেপৰ পানীখিনি লৈ আমি খুবেই সুখী আৰু আমাৰ টেপৰ পানীখিনি বহু ক্ষেত্ৰত বহু দমকলৰ বা বহু খাল বিলৰ পানীতকৈ বহু ওপৰত পৰিষ্কাৰ বহু পৰিমাণে ভাল আৰু স্বাস্থ্যৰ বাবে খুবেই উপযোগী